কামৰূপ মহানগৰীত যদিও মহানগৰ তাৰপিছতো দেখা পোৱা যায় যে কামৰূপ মহানগৰত বহুত ধৰণৰ খেতি বাতি কৰা মানুহ কামৰূপ মহানগৰত যদি কামৰূপ মহানগৰৰ মানুহবোৰে নিজৰ ঘৰতে নিজস্বভাৱে খেতি কৰে আৰু সৰু সুৰা খেতি কৰি নিজৰ নিজৰ ব্যৱসায়ো চলায় তাৰ লগতে বহুত লাভান্বিত হৈছে এনে ধৰণৰ কিছুমান কথা দেখা পোৱা যায় তাৰে ভিতৰত বিশেষকৈ মাছৰুম খেতি বেছি মাছৰুমৰ খেতি কৰা কামৰূপ মহানগৰত বিশেষকৈ প্ৰচুৰ মাছৰুমৰ কৰাৰ কাৰণ হৈছে যে মাছৰুম খেতি কৰাৰ কাৰণে বেছিকৈ ঠাই নালাগে বিশেষ বেছি ঠাই নালাগে মাছৰুম খেতিত অকণমান ঠাইতে বহু বহুখিনি মাছৰুমৰ খেতি কৰিব পাৰি আৰু তাৰে তাৰকাৰণে বেছি কষ্ট কৰিব নালাগে বেছি বস্তুৰো প্ৰয়োজন নহয় অকণমান ঠাইতে অকণমান বস্তুৰে মাছৰুমৰ খেতি সুফল সুন্দৰকৈ উদ্য়োগ কৰিব পাৰে এনেধৰণে মাছৰুমৰ খেতি কৰি মহানগৰীত বহু বহু মানুহে লাভান্ৱিত হৈছে মাছৰুমৰ খেতি কৰি বহুত ধৰণৰ লাভান্ৱিত বাঢ়িছে তাৰে ভিতৰত মস্য ব্যৱসায় মাছৰ ব্যৱসায় কৰাও বহুত দেখা পোৱা যায় কামৰূপ মহানগৰীত কাৰণ তাৰকাৰণ বিশেষ কাৰণ হৈছে ব্ৰহ্মপুত্ৰ নদী ব্ৰহ্মপুত্ৰ নদী থকাৰ কাৰণে ব্ৰহ্মপুত্ৰ নদীত বহুত মাছ মাৰা মাছ মৰা মানুহ মাছ মাৰিব আহ মাৰা মানুহ মাছ মাছ ধৰে আৰু তাতে মাছৰ বিক্ৰি কৰি ব্যৱসায় কৰে এনেধৰণে ব্যৱসায় কৰি বহুত মানুহে লাভান্ৱিত হ'ব পাৰিছে তাৰ লগতে ব্ৰহ্মপুত্ৰ নদীৰ ওপ ওপৰিও কিছুমান মানুহে নিজৰ কম ঠাই হ'লেও নিজৰ ঘৰতে সৰু সুৰা পুখুৰী বা বিল বিল বনাই তাতে মাছৰ উৎপাদন উৎপাদন কৰে আৰু মাছ বিক্ৰি কৰি ব্যৱসায় চলায় তাৰ পিছত কামৰূপ মহানগৰীত মানুহে কম ঠাই হ'লেও যদিও তাতে অট্টালিকা বা বহুত ধৰণৰ কিবা হ'লেও মানুহে নিজৰ ঘৰতে অকণমান বাৰীতে হ'লেও খেতি বাতি কৰে খেতি বাতি কৰি নিজৰ বাবেই কৰে নিজস্ব বাবেও কৰে কৰিবলৈ দেখা পোৱা যায় তাৰ বাবে তাৰ বাবে বেছি বিশেষকৈ মাটি ঠাইৰ প্ৰয়োজন নহয় সৰু সুৰা খেতি কৰি তেওঁলোকে নিজে লাভাৱিত হয় কিন্তু কিন্তু মহানগৰীত বিশেষকৈ খেতিটো প্ৰচলিত হৈছে মাছৰুমৰ খেতি মাছৰুমৰ খেতি কাৰণে বহুতো যুৱচামে বহু লাভাৱিত হ'ব পাৰিছে কাৰণ ইমান ঠাইৰ দৰকাৰ নহয় আৰু বহুত কম ঠাইতে কম কস্ট বা কম খেতিৰ উপাদানেৰে মাছৰুম খেতি এটা ধুনীয়াকৈ ব্যৱসায়ৰ ৰূপ ল'ব পাৰে মাছৰুম খেতিৰ কাৰণে বিশেষকৈ যুৱচাম বহুত লাভান্ৱিত হৈছে তাৰ তাৰ নেতিবাচক দিশো আছে যে মাছৰুম খেতি বাৰ মাহেই নহয় কাৰণ এটা চিজনতে মাছৰুম খেতিটো উৎপাদন হয় আজি চাৰিওফালে দেখা পোৱা দেখা পোৱা যায় যে বহুতো ঘৰতে নিজস্ব খেতি কৰে নিজস্ব খেতি কৰে দেখা পোৱা যায় তাৰ ওপৰিও কিছুমান মানুহে নিজৰ ঘৰতে কিছুমান শাক পাচলি ৰুই শাক পাচলিৰ ব্যৱসায় কৰিবলৈ দেখা পোৱা যায় লগতে কিছুমান দেখা পোৱা যায় যেনে কিছুমানে হাঁহ কুকুৰা এইবোৰো পশুপালনো দেখা পোৱা যায় সৰুকৈ কৰে কিন্তু বিশেষ ঠাই নথকাৰ বাবে মানুহে কম কৰে কমকৈ এইবোৰ কৰা দেখা পোৱা যায় নিজৰ ঘৰত নিজৰ ঘৰত সৰুকৈ মাটিতে বহুত ধৰণৰ খেতি বাতি কৰে মাছৰুম খেতিত বেছি একো নালাগে বেছি বিশেষ মাটিৰো প্ৰয়োজন নহয় নিজাববীয়াকৈ যেনেকে পাৰে তেনেকেই মাছৰুম খেতিটো চলাই লৈ যাব পাৰে তেনেধৰণে মানুহে খেতি কৰি গৈছে আৰু কৰি থা কৰি থাকিব আৰু বহুত ইয়াৰ পৰা লাভাম্বিত হৈছে আৰু লাভান্বিত হ'ব